মই ৰন্ধা আৰম্ভ কৰাৰ আগতে উপাদানবিলাক প্ৰস্তুত কৰি লওঁ ধৰক যেনেকৈ আজি বোলে মাংস ৰান্ধিম মাংস ৰান্ধিবৰ কাৰণে কি কি বস্তু মোক লাগিব সেই বস্তুকেইটা মই আগতীয়াকৈ ৰেডী কৰি লওঁ যেনে ধৰা আলু কেইটামান দুটা আলু কাটি লওঁ মাংস লগত দিব পৰাকৈ যদি পকা বিলাহী ডাঙৰ বিলাহী থাকে তাৰো দুটা কাটি লওঁ জলকীয়া দুটা গোটাই আদা নহৰু এইবিলাক বতি ল'ম মা মছলাবিলাক যোগাৰ কৰোঁ আৰু এই তেজপাত ইত্যাদি নানান যিমান উপকৰণ থাকে সেইবিলাক মাংস বনাবৰ আগত আগতীয়াকৈ সেই বস্তুখিনি ৰেডী কৰি লৈ তাৰ পিছতহে ৰন্ধা আৰম্ভ কৰোঁ ঠিক তেনেকৈ মাছ বনাবৰ হ'লেও মাছৰ লগত কেনেকুৱা ধৰণে ধৰা বোলে মই আজি মাছ ঔটেঙা দি খাম ঢেকীয়া দি খাম সেই মাছ অনাদিনা মই আগতীয়াকৈ ঢেকীয়া এখিনি ধুই মেলি চাফা কৰি লওঁ ঔটেঙাটো থেতেলিয়াই লওঁ তেনেকুৱা ধৰণে ঔটেঙা মাছৰ ঢেকীয়া দি এনেকুৱা ধৰা আঞ্জা বা তৰকাৰী তেনেকৈ বনাই দিওঁ সেইখিনি আগতীয়াকৈ প্ৰস্তুত কৰি লওঁ তাৰোপৰি যদি মই আজি বোলে ছাগলী মাংস বনাম ছাগলী মাংসৰ কাৰণে কেনেকুৱা ধৰণৰ মছলা লাগিব বা কেনেকুৱা ধৰণৰ তাত আৰু কিবা মিক্স কৰিম নেকি কেপচিকাম ধৰণৰ জাতীয় তেনেকুৱা কিবা দিম নেকি সেইবিলাক যদি দিবলৈ লাগে তেতিয়াহ'লে মই বনোৱাৰ আগতেই সেই বস্তু উপাদানবিলাক আনি ধুই মেলি চাফা কৰি লৈ কাটি লওঁ কাটি লৈ আৰু মাংসবিলাক মই ধুনীয়াকৈ তেল মছলা সানি পিঁয়াজ হালধি কা সানি চব একদম দহ পোন্ধৰ মিনিট ধুনীয়াকৈ ঢাকি থৈ তাৰপিছতহে বনাবলৈ আৰম্ভ কৰোঁ আৰু কণী বনাবৰ হ'লেও ঠিক কণীকেইটা আমি আনিলোঁ যদি অনাৰ পাছত মই ধুনীয়াকৈ ধুই পখালি ৰন্ধাৰ আগতে বইল চইল কৰি লওঁ তেনেকুৱা ধৰণেই যোগাৰখিনি আগতীয়াকৈ কৰি লৈ মছলা চছলা কাটি আদা নহৰু দি সুন্দৰভাৱেই প্ৰস্তুত কৰোঁ আৰু খাদ্য সেইটো কাৰণে আমি ৰন্ধাৰ আগতে নিজৰ হাতকেইখনো সুন্দৰভাৱে ধুই লওঁ ভাত ৰন্ধাৰ আগত হাত ধুই ধুনীয়াকৈ হাত ধুই সকলো বয় বস্তুবোৰ ধুই উপাদানবিলাক ধুই চাফা কৰি লওঁ বাচন বৰ্তনবোৰো আগতীয়াকৈ ধুই চাফা কৰি থৈ দিওঁ কেৰাহী হওক চচ হওক কুকাৰেই হওক চামুচ সেইবিলাক বস্তু আমি আগতীয়াকৈ ধুই চাফা কৰি লওঁ তাৰপিছতহে আমি বনাবলৈ আৰম্ভ কৰোঁ এই বস্তুখিনি যোগাৰ কৰি নো নোলোৱাকে কেতিয়াও তাৰ আগত আমি একো বস্তুৱে নাৰান্ধো সকলোখিনি হৈ যোৱা পাছত সুন্দৰভাৱে সকলো বস্তু ওচৰত ৰাখিহে আমি যিকোনো ৰন্ধা আৰম্ভ কৰিব পাৰোঁ তেনেকৈয়ে আমি আৰু খোৱা গোটেইবিলাক বস্তু তেনেকৈ ৰান্ধো মাছ মাংস কণী যি হওক সকলো বস্তু মানে ৰান্ধিবৰ আগত ধুই চাফা হৈ লওঁ তাৰ আগতেই মোৰ নিজৰ হাতখনো দুবাৰমান চাবোনেৰে হাতখন চেনিটাইজাৰে হওক হাত ধুই মেলি চেনিটাইজাৰ লগাই তেনেকৈয়ে চাফা কৰি হাত মুখ ধুই গা পা ধুই ধুনীয়াকৈ ৰন্ধা আৰম্ভ কৰোঁ